পোনপ্ৰথমে মই এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে ক'বলৈ বিচৰোঁ যে যদি কোনো বিচাৰোঁ যে যদি যদি বিচাৰোঁ যে কোনো এটা বস্তুত একাগ্ৰ একাগ্ৰ আগ্ৰহ ইচ্ছা মনোযোগ থাকিলেহে আমি কোনো এটা বস্তুত বা কোনো এটা দিশত আমি সফলতা লাভ কৰিব পাৰোঁ বা আমি আমাৰ জীৱনত আগবঢ়াই আগবাঢ়ি গৈ সেই দিশত আমি উন্নতি লাভ কৰিব পাৰোঁ যদি সেই দিশত আমাৰ কোনো ধৰণৰ ইচ্ছা আগ্ৰহ একাগ্ৰ নাথাকে তেতিয়াহ'লে আমি সেই দিশত কেতিয়াও আমি উন্নতি লাভ কৰিব নোৱাৰোঁ বা সাফল্য লাভ কৰিব নোৱাৰোঁ ঠিক তেনেদৰে ইয়াত সোধা হৈছে যে যদি মোৰ কোনোবা চিনাকি বা কোনোবা আত্মীয়জনে খেলৰ বাবে নিজৰ অধ্যয়ন বা কেৰিয়াৰৰ পৰিত্যাগ কৰিলে আপুনি সমৰ্থন কৰিবনে নকৰে এই ক্ষেত্ৰত মই এটাই কথা কওঁ যদি মোৰ ক্ষেত্ৰত এনেকুৱা হয় পোনপ্ৰথমে মই সেই ব্যক্তিজনক চাই ল'ম বা বেলেগ এজনৰ তাত এনেকুৱা এটা পৰিস্থিতি হ'লেও সেই আন বেলেগজনেও পোনপ্ৰথমে সেই ব্যক্তিজনক চাই ল'ব লাগিব সেই ব্যক্তিজনৰ যিটো দিশত এতিয়া মোক খেলৰ কাৰণে কৈছে খেলৰ খেলৰ ভিত্তিত কৈছে যদি মই চাই ল'ম যে খেলৰ ভিত্তিত সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে খেলত তেওঁৰ আগ্ৰহ আছে নে নাই ৰাপ আছেনে নাই মনোযোগ আছেনে নাই সেই বস্তুটো মই চাই ল'ম বা মই আমি জানিব লাগিব বেলেগ এজনেও জানিব লাগিব যদিহে সেই ল'ৰাজন বা ছোৱালীজনীৰ সেই বিষয়টোত বা সেই খেলৰ খেলতেই আগ্ৰহ আছে মনোযোগ আছে ৰাপ আছে তেতিয়াহ'লে মই নিজৰ অধ্যয়ন বা ল'ৰা ছোৱালীজনীক এটা উপদেশ দিম যে তেওঁলোকে সেই অধ্যয়ন পৰিত্যাগ কৰি হ'লেও খেলত নিজৰ জীৱনটো আগবঢ়াই লৈ যাওক উন্নতি লাভ কৰক বা সাফল্য লাভ কৰক যদি আগ্ৰহ বা মনোযোগ নাথাকে তেতিয়াহ'লে কিন্তু মই সেইটো সমৰ্থন নকৰিম এতিয়া মোৰ যদি মোৰ ভাইটি এতিয়া মোৰ ভাইটি যদি অধ্যয়ন পৰিত্যাগ কৰি কেনে কৰি পেলাই খেলত নিজৰ কেৰিয়াৰ বা নিজৰ জীৱনটো গঢ়িব বিচাৰে তেতিয়াহ'লে মই মোৰ ভাইটিকো চাই ল'ম যে মোৰ ভাইটি পঢ়াত বেছি ভালনে খেলত বেছি ভাল আৰু যদি খেলত ভাল মই খেলত আগবঢ়াই লৈ যাবলৈ দিম আৰু যদি পঢ়াত ভাল পঢ়াত ভাল পঢ়াৰ ক্ষেত্ৰত তাত আগবঢ়াই যাবলৈ দিম এতিয়া মই মোৰ ভাইটিক জানো মই মোৰ ভাইটিক আমাৰ খেলত খেলত অতি ৰাপ আছে আগ্ৰহ আছে মনোযোগ আছে তো সি পাৰিব পাৰিব ইতিমধ্যেই সি ইতিমধ্যেই সি আমাৰ জিলাভিত্তিত হৈ যোৱা খেলসমূহতো অতি ভাল প্ৰদৰ্শন লাভ কৰিছে অতি সন্মান পত্ৰ লাভ কৰিছে বিভিন্ন জেগাত সি খেলিবলৈ গৈছে গৈ উঠি অতি ভাল এটা প্ৰদৰ্শন লাভ কৰিছে ভাল পাৰদৰ্শিতা লাভ কৰিছে পাৰদৰ্শিতা ভাল পাৰদৰ্শিতা এটা দেখুৱাবলৈ সি সক্ষম হৈ আহিছে তো তেনে ক্ষেত্ৰত তাক মই মই অধ্যয়ন পৰিত্যাগ কৰি হ'লেও নিজৰ কেৰিয়াৰটো আগবঢ়াই খেলৰ সহায়েৰে বা খেলৰ যোগেদিয়ে নিজৰ কেৰিয়াৰটো আগবঢ়াই নিয়াত তাক মই সমৰ্থন কৰিম কিয়নো মই কিয়নো সি পঢ়াতকৈ বা অধ্যয়নত কৰি খেলাত খেলা ধূলাত তাৰ বেছি মনোযোগ আছে বেছি মনোযোগ আছে আগ্ৰহ আছে একাগ্ৰহ আছে ৰাপ আছে তো তেনে ক্ষেত্ৰত সি নিজেও সেই ক্ষেত্ৰত আগবাঢ়ি গৈ জীৱনত উন্নতি লাভ কৰিব লাগিব লাভ কৰিব পাৰিব

খেলৰ সহায়ত নিজৰ জীৱনত উন্নতি লাভ উপৰিও এটা নিজৰ জেগাখনৰ নিজৰ ঠাইখনৰ নিজৰ জিলাখনৰ কাৰণে আৰু নিজৰ দেশখনৰ কাৰণে এটা অতি ভাল সুযোগ কিয়নো খেলৰ যোগেদিয়ে বুলি নহওক বা অধ্যয়নৰ যোগেদি হ'লেও খেলৰ যোগেদি হ'লেও তেতিয়া সেই নিজৰ দেশখনৰ কাৰণে জিলাখনৰ কাৰণে নিজৰ ঠাইখনৰ কাৰণে ভাল এটা সুনাম কঢ়িয়াই আনিব পাৰিব আনিব পাৰিব লাভ কৰিব সি

তো এনে ক্ষেত্ৰত আৰু এনেকুৱা পৰিস্থিতিত মই হ'লো হয় যে মই অধ্যয়ন কৰিব লাগে নে খেলৰ দিশত মই আগবঢ়াই যাব লাগে তো তেতিয়াও মই নিজকে নিজে চালোঁ হয় যে মই মোৰ কোনটো ক্ষেত্ৰত মোৰ বেছি ৰাপ আছে আগ্ৰহ আছে মোৰ কোনটো ক্ষেত্ৰত বেছি পাকৈট যদি মই অধ্যয়নত পাকৈত তো মই অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আগবাঢ়ি গ'লোঁ গৈ কিনে নিজৰ মা দেউতাৰ লগতে মোৰ নিজৰো জীৱনত উন্নতি লাভ কৰিলোঁ হয় আৰু যদি খেলত মোৰ ৰাপ থাকে বা একাগ্ৰ আছে মনোযোগ আছে তেতিয়া মই খেলৰ যোগেদি মই আগবাঢ়ি গৈ মা দেউতাৰ লগতে মই নিজৰে মান সন্মান আৰু জীৱনত উন্নতি লাভ কৰিলোঁ হয় কৰিলোঁহেঁতেন আৰু মই নিজেই ইমানখিনি ৰিস্ক কাৰণ মই নিজকে নিজে জানো বা নিজকে নিজে পোন প্ৰথমে কোনো এটা সিদ্ধান্ত লোৱাৰ আগতে জানিব লাগিব যে আমি সেই সিদ্ধান্ত লোৱাৰ পিছত যাতে আমাৰ কোনো কষ্ট নহয় আমি সেই সিদ্ধান্তটোত টিকি থাকিব পাৰিমনে আমি সেই সিদ্ধান্ত যোনটো সিদ্ধন্ত ল'লোঁ সেই সিদ্ধান্তটো আমি কৰিম পাৰিম নে নোৱাৰিম সেই আমি সেইটো আগতীয়াকৈ জানিব লাগিব বা নিজেই পোনপ্ৰথমে জানিব লাগিব তাৰ পিছতে আমি সিদ্ধান্তটো ল'ম এতিয়া এনে ক্ষেত্ৰত মোৰ এনে ক্ষেত্ৰতত মই মই খেলৰ বিভাগটোৱেই ল'লোঁ হয় কিয়নো মই খেল খেলি অতি ভালপাওঁ আৰু মোৰ পঢ়াতকৈ খেলত অতি মনোযোগ আছে মই মনোযোগ আছে আগ্ৰহ আছে মই মোৰ মোৰ নিজৰ ওপৰতে বিশ্বাস আছে যে মোৰ অধ্যয়নৰ মাধ্যমেৰে নহ'লেও খেলৰ মাধ্যমেৰে বা খেলৰ জৰিয়তে মই মোৰ জীৱনত আগবাঢ়ি গ'লোঁহেঁতেন আগবাঢ়ি গ'লে জীৱনত উন্নতি লাভ কৰিলোঁহেঁতেন লগতেই মোৰ জিলাখনৰ মোৰ ঠাইখনৰ মোৰ দেশখনৰ লগতে মই মোৰ মা দেউতা ঘৰৰ পৰিয়ালৰ সকলোৰে মান সন্মান বৃদ্ধি কৰিলোঁ হয়